হেল্ল' হয় কোনে কৈছে অ আছোঁ আছোঁ অ মাতটো ধৰিব পাৰিছোঁ বুজিছোঁ বুজিছোঁ মাতটো ধৰিব পাৰিছোঁ কওকচোন

হেল্ল' কেতিয়া হেল্ল' গৈছেনে হয় হয় শুনা পাইছোঁ বাৰু অ কিবা ক'ব লগা ওম হয় নেকি

কিন্তু নিজে যোৱাটো পাতিলেইতো নহ'ব ন' কেনেকৈ যাব কোন কোন যাব কেইটা বজাত যাম তেনেকুৱা কথা কিছুমান থাকেতো এখন কিবা এটাতো যোগাযোগ কৰিব লাগিব গাড়ীৰ লগত হয় এ ভালে লাগিছে বাৰু যাবলৈ এদিন ওলাই যাবলৈ পালে ভালেই লাগিব হেৰিটো এৰেঞ্জটো মই কৰিব নোৱাৰিম দেই মই মানে যামহে আৰু যি খৰচ পাতি লাগে এইখিনি দিম বাৰু ধুনীয়াকৈ

হয় ওম

পইচা পাতিৰ ক্ষেত্ৰত সেইখিনি গোটেইখিনি মানুহখিনি মিলি যাব লাগিব মানে হয়নে নহয় এইখিনি কিন্তু চাই ল'ব লাগিব অ নহ'লে মানে অসুবিধা হ'ব ন' পিছত হয় সেইটো কাৰণে বাৰু ভালে হৈছে বাৰু অ ঠিক আছে ঠিক আছে অ অ ঠিক আছে অ ওম ওম বাৰু বাৰু ঠিক আছে হ'ব অ